আচ্ছা ইয়াত কৈছে সেউজীয়া শাক পাচলি কিয় খাব লাগে আচলতে এতিয়া আমি যিবিলাক এতিয়া আমি ঠাইত বাস কৰিছোঁ বা আমি যিখিনি খাইছোঁ সেইখিনি মানে আমাৰ পৰ্যাপ্তৰ পৰিমাণে প্ৰায় এতিয়া ক'বলৈ গ'লে আমি বিদেশী শাক পাচলি খাইছোঁ আমি বিদেশী দেশীয় নহয় বিদেশী ধৰক বিদেশী বুলি ক'লে মানে ধৰক আমাৰ অসমৰ বাহিৰ পৰা অহাখিনিও আমি বিদেশী বুলি ক'ব লাগিব বা আমাৰ জিলাখনৰ পৰা বাহিৰৰ পৰা অহাখিনিও বিদেশী বুলিয়ে ক'ব লাগিব যিহেতু আমি এতিয়া নিজৰ বাৰীত যিখিনি উৎপাদন কৰিছোঁ সেইখিনি হৈছে আমি এটা কথা ক'লে আমি গোবৰ দিছোঁ গোবৰ বা আজি এতিয়া আজি পদ্ধতি ওলাইছে কি কেঁচুসাৰ ওলাইছে মানে গোবৰ আৰু কেঁচুসাৰ দিয়া চব্জিটো আমি যিমান ভাল বুলি ভাবোঁ অন্যহাতে অন্যান্য বজাৰৰ পৰা অহাখিনি এতিয়া বজাৰত বেপাৰীয়ে লাভৰ কাৰণে আনে আমি সেউজীয়া শাক পাচলি বুলি ক'লে কি হ'ব সেউজীয়া হয় কবি বেঙেনা ওলায় এইবিলাক ওলায় লাই লফা এইবিলাক সেউজীয়া শাক পাচলি তাত ভিটামিন আছে বুলি কৈছে কিন্তু মোৰ মনৰ পৰা যদি মোৰ এটা মনৰ ভাষাই যদি ক'ব বিচাৰোঁ যদি সেউজীয়া শাক পাচলিত আমাৰ আমাৰ ঘৰুৱাত বা থলুৱা আমাৰ যিখিনি সেউজীয়া সেউজীয়া শাক পাচলি সেইখিনি যথেষ্ট ভিটামিনযুক্ত বা যথেষ্ট মানে কিবা বুলি কয় মানে ভিটামিনযুক্ত বুলি কয় কিন্তু আমি ব বাহিৰৰ পৰা অহাখিনি মই সিমান ভিটামিনযুক্ত বুলি মই ক'ব নিবিচাৰোঁ যিহেতু আজি আপোনালোকে চাওক আমি যদি আজি মূলা এডৰা সিচিছোঁ লাই এডৰা সিচিছোঁ আমাৰ একদম মিনিমাম এক মাহৰ আগত আমাক খাবলৈ নহয় গোটেইখিনি হিচাপে এক মাহৰ আগত খাবলৈ নহয় কিন্তু এতিয়া বজাৰৰ পৰা আহিছে আজি বজাৰত আপোনাৰ দেখিছে এতিয়া আজিৰ তাৰিখত যদি ক'ব বিচাৰোঁ আজি মানে একদম প্ৰায় ডেৰ ফুট দুফুট লাই মূলা মানে মূলাটো ডাঙৰ ডাঙৰ মানে ওলাইছে আৰু মানে লাইটো প্ৰায় এতিয়া ডেৰফুট দুফুট দীঘল দীঘল লাই ওলাইছে এইখিনি মানে কি হৈছে চৰকাৰীভাৱে এইখিনি চৰকাৰী কিমানে কয় এইখিনি ৰাসায়নিক সাৰ দি পিনি হা সাৰ দি পিনি সেইখিনি বৈ কৈছে সেই ৰাসায়নিক সাৰখিনি যদিও ইয়াত সেউজীয়া শাক পাচলি বুলি কৈছে সেউজীয়া শাক পাচলি তাৰমানে সি চৰকাৰী সাৰ দি যিখিনি খোৱা যায় সেইখিনি আমি পৰ্যাপ্ত পৰিমাণে মোৰ ফালৰ পৰা তাৰমানে মই বৰ বেছি গ্ৰহণযোগ্য বুলি নেভাবোঁ আমি এতিয়া সেউজীয়া শাক পাচলি সেউজীয়া শাক পাচলি বিশেষখিনি কোনখিনি আমাৰ একো হেৰি নাই নিভাঁজ বুলি ক'লে ভেজাল নাই বুলি ক'লে যদি আমি কওঁ আজি কচু ঢেঁকীয়া আৰু কিছুমানে শুনি পাইছানে নাজানো আৰু এতিয়া বিভিন্ন জেগাত বিভিন্ন নাম ক'ব পাৰে আমি নলগছত বগোৱা কাৰণে আমি নল টেঙা বুলি কওঁ যেনেকৈ ধৰক এতিয়া হাবি পৰা হাবি পৰা এতিয়া অনা যিবিলাক চব্জি পাচলি তাৰমানে ধৰক এতিয়া তৰা গজালিৰ পৰা ইত্যাদি কৰি কলডিল বা ইত্যাদি কৰি ধৰক এতিয়া আমি চেগমাও বুলি কওঁ কচু এইবিলাক যিবিলাক মানে আমাৰ ধৰক থিতাতে পোৱা বস্তু তাৰমানে হাবিয়ে জংঘলে বাৰী চুকত থকা যিখিনি চব্জি পাওঁ সেইখিনি বিশেষভাৱে সেই সেই সেউজীয়া শাক পাচলিখিনি খালে যিটো মানুহৰ মানে শৰীৰত ভিটামিন পাব বুলি ভাবোঁ কিন্তু বজাৰ পৰা অনাখিনি মই সিমানখিনি ভিটামিন পাব বুলি মই নেভাবোঁ আমি যদি এতিয়া আপুনি যদি ধৰক এটা ক'ব বিচাৰিছো আপুনি যদি আজি এডৰা যদি ধৰক এবিঘা মূলা খেতি কৰিছে আপুনি তাত ব্যৱসায় ভিত্তিত কৰিছে খাবলৈ হ'লেতো কেতিয়াও এবিঘা নকৰে আৰু তেতিয়া ব্যৱসায় ভিত্তিত কৰিবলৈ আপোনাৰ এতিয়া লাভজনক কথা আছে আমাৰ সময়ৰ কথা আছে লাভজনৰ কাৰণে বজাৰত সোনকালে মাৰ্কেটত সোনকালে ওলাব লাগিব ওলাব লাগিব বুলি ক'লেতো আপুনি কিবা এটা মেডিচিন দিব লাগিব আৰু আমি মেডিচিন দিয়াটোক মই ভুল বুলি মই সেইটোও ক'ব নিবিচাৰো কাৰণ তেওঁৰ সেইটো ব্যৱসায় কথা সেইটো তেওঁ মানে গ্ৰাহকে খোৱা নোখোৱাটো পাছৰ কথা এতিয়া আনহাতেদি আমি মই যদি ঘৰত যিটো লাও বেঙেনা ৰুইছোঁ বা আমি লাই লাই মূলা সিচিছোঁ আমাৰখিনি চিকচিকীয়া নহয় কাৰণ আমি তাত ধুনীয়া হৈ থকাতো মানে সতেজ হৈ থকা যিটো মানে মেডিচিন বা ঔষধ আমি সেইটো প্ৰয়োগ নকৰোঁ যিখিনি ব্যৱসায় হিচাপে কৰে সেইখিনি সতেজ হৈ থকাটোৰ কাৰণে সতেজতা দেখিবলৈ বজাত মানে চিকচিকিয়া দেখাখিনি মিহি দেখাখিনি সেইখিনিহে তেওঁলোকে ব্যৱসায় কৰে ব্যৱসায় কৰে ব্যৱহাৰ কৰে তাৰমানে গতিকেলৈ আমি তেখেতক ব্যৱহাৰ কৰাৰ কাৰণে আমি ভুল বুলি ক'ব নিবিচাৰো তেওঁ কাৰণ তাৰ সেইটো জীৱিকা তেওঁ সেইটো মানে কৰি পিনি তেওঁ মানে কিবা এটা মানে পাবৰ কাৰণে ঘৰখন চলিব কাৰণে বা তেওঁ জীৱনটো নিৰ্বাহ কৰিবৰ কাৰণে তেওঁ সেইটো কৰিছে আমি তাকো আমি নিবনো কিন্তু আপুনি সেইকাৰণে কৈছোঁ যে সেউজীয়া শাক পাচলি বুলি ক'লেই গোটেইখিনিয়ে যে সেউজীয়া শাক পাচলি যে শুদ্ধ সেই কথাটো মই বা ভিটামিনযুক্তও বুলি মই নাভাবোঁ মই ইয়াকে ক'লোঁ